হেলৌ চিমা চুইটচ হয় মই এই মালৌ আলিৰপৰা ক'লো যে আমাৰ এখন বিয়া আছে বিয়াখনৰ কাৰণে প্ৰায় হাজাৰ পোন্ধৰশ বা বাৰশৰ ভিতৰত ৰসগোল্লা লাগিছিলে ৰসগোল্লাৰ আমাৰ ৰেটটো কেনেকৈ আছে আৰু কিবা ডিস্কাউণ্ট আছে নেকি আৰু যদি আছে জনাব নেকি

ঠিক আছে আপোনালোকে চাওক যদি প্ৰায় বাৰশমান মোৰ প্ৰয়োজন হ'ব যদি দহ টকাকৈ দিব পাৰে তেতিয়াহ'লে মই বাৰশ মানেই গোল্লা ল'ম আপুনি যদি পাৰে জনাবচোন মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে